আমি আচলতে উত্তৰ ভাৰতীয়ই আমি বিশেষকৈ মই কল ফুল পচলা এই বিলাক ৰান্ধি খুব ভাল পাওঁ কাৰণ তাত যথেষ্ট পুষ্টিকৰ ভিটামিন বা হেৰি থাকে কিছুমান বেমাৰৰ কাৰণেও ভাল তাৰ পিছত আমি কিছুমান খাদ্য যিবিলাক খাদ্য আমি খাওঁ কিছুমান কিছুমান ঔষধ পাতি নাখালেও খাদ্যৰ দ্বাৰাই আমি মানে কিছুমান বেমাৰ ভাল কৰিবলৈ পাৰোঁ আৰু কিছুমান পাচঁঠমিক আছে আমাৰ যেনে আমি হয়তো বিচাৰিব নাজানোঁ খাব নাজানো কিন্তু আমাৰ বাৰীৰ চোকতে বহুত মানে পুষ্টিকৰ খাদ্য়বিলাক থাকে গতিকে আমি সেইবিলাক যদি বিচাৰি আমি নিজে যত্ন কৰি এইবিলাক নিজে সযতনে যদি আমি ব্যৱহাৰ কৰোঁ তেনেহলে আমি শৰীৰটো বিশেষকে আমি শৰীৰটো যথেষ্ট আৰামত ৰাখিব পাৰোঁ আৰু আমি কিছুমান দোকানৰ দালি আলু এইবিলাক খাওঁ কিন্তু সেইবিলাকত বহুত অপকাৰ আহে গতিকে আমি বাৰীৰ চোকতে যথেষ্ট আমি মানে কিছুমান বনৌষধি আমি বস্তু মানে বিচাৰি আনি খালে আমাৰ যথেষ্ট আমাৰ শৰীৰটোৰ কাৰণে উপকাৰ হয় আৰু এতিয়া আমাৰ কিছুমান বেমাৰত কিছুমান মানে ফল মূল খালেওঁ আমি হেৰি আৰাম পাওঁ যেনে নাৰ্ভৰ প্ৰবলেম হ'লেও আমি কিছুমান কলটো খুব খাব লাগে কলটো খাব লাগে আৰু ইয়াত মানে কিছুমান প্ৰাথমিক চিকিৎসা ল'লেও আমি ভাল পাওঁ